অঁ কি কৰিছে অঁ এহ ময়ো এনেই আছোঁ পাই এই আপোনালৈ ফোন এটা কৰিছিলোঁ খবৰ এটা দিবলৈ এই আমি মানে মাজুলীলৈ যাম বুলি ভাবিছিলোঁ পিকনিক এটা উলিয়াইছিলোঁ অঁ এই কেতিয়া মানে বিছ তাৰিখে যাম বুলি ভাবিছোঁ ডিচেম্বৰৰ

অঁ অঁ দুজনমান যাব ন অঁ পইচাটো আমি এহেজাৰকৈ তুলিম বুলি ভাবিছোঁ মানে ভাবিছোঁ নহয় তুলিছোঁ আৰু এহেজাৰকৈ প্ৰায় মানুহ ওলালেই এতিয়া মানে আৰু এতিয়া ছটামান খালী আছে সেইকাৰণে বোলো ফোন এটা কৰি লওঁচোন বোলো আপুনি যায় নেকি বোলো অঁ দুটা যাব ন অঁ

অঁ আপোনালোকৰ সেই ওচৰত আছিলে নহয় হেৰি কি কয় বাইদেউহঁত তেওঁলোক যাব নেকি বাৰু অঁ আৰু চাৰিটা লাগে অঁ তেওঁলোককো ক'বচোন এতিয়া মানে আমাৰ ফিল আপ হৈ যাব আকৌ আজি অঁ আজি আঠ তাৰিখ হ'লেই যে বোলো সোনকালে বোলো মানুহৰ লগত পাতি ল'লে ভাল হ'ব ফিক্স হ'লে ভাল হ'ব সোনকালে অঁ নহ'লে আকৌ দিগদাৰ হৈ যায় পাছত আকৌ নাযাওঁ বুলি কেঞ্চেল কৰি দিয়ে যে অঁ অঁ ঠিক আছে আপোনালোক দুজনৰ ফিক্স নহয় ন অঁ অঁ ঠিক আছে হ'ব বাৰু